দাদা মই এখন কেব বুক কৰিছিলোঁ কাইলৈৰ কাৰণে মই নুনমাটিত থাকোঁ আৰু মই কাইলৈ আপোনাৰ নাইন থাৰ্টিত এয়াৰপৰ্ট পাব লাগিব ত' আপুনি সেইটো টাইমটো চাই কিনি পুৰা নাইন থাৰ্টিৰ আগতে পাই যাব কাৰণ এয়াৰপৰ্টৰ কথা আপুনি জানিবই ট্ৰেফিক জামো হয় গুৱাহাটীত বেছিকে ত' আপুনি সেইটো চাই ল'ব আৰু আপুনি নাইন থাৰ্টিৰ আগতে মোৰ ইয়াত পাই যাব নুনমাটি ঠিক আছে অ'কে থেংকিউ